অঁ ক

অঁ হয় হয় ক

পাৰি এতিয়াতো এনেও বন্ধই হ'ব জুলাইত

লগৰ মোৰ মানে চবৰে লগত কণ্টেক্ট এতিয়া নাইকিয়া হৈ গ'ল বাৰু কিন্তু তথাপিও যিমানখিনি লগত আছে কৈ দিম বাৰু

ঠিক আছে কিমান দূৰ হয়নো ইয়াৰ পৰা মই মানে ইমান নাজানো নহয় আগতে গৈ পোৱা নাই

ঠিক আছে মই ইহঁতক হ'ব মই প্ৰস্তুতিহঁতক কৈ দিম বাৰু চবকে যিমানখিনিক পাৰোঁ আৰু গ্ৰুপ এটা খুলি লোৱা ভাল হ'ব নেকি যাতে এই আছোঁ আৰু ভালেই

এতিয়া মই বি এছ চি কৰি আছোঁ তই মই এ ডি পি কলেজত তাকেই

ঠিক আছে ডেটটো ফিক্স কৰিব কৰি ল'লে সুবিধা হয় আৰু সোনকালে কি বাৰ হ'ব বা চানডে কৰিলেহে বেছি ভাল হ'ব নেকি তেতিয়া চব ফ্ৰী থাকিব মানে

ঠিক আছে হ'ব দে এতিয়া ক পিছত কথা পাতিম